হয় কওক হয় হয় কওক হয় বা বাইদেউ ৰাখো আমি আমৰ এতিয়া এতিয়াতো বাইদেউ এশ ত্ৰিছকৈ লৈ আছোঁ সেইটো দেখা যাব বাৰু আপুনি কিমান লয় মিলাই দিম দিয়ক আপুনি আহক হয় কোৱালিটীটো একদম কোৱালিটী চেক কৰি অনা হৈছে আমৰ সেইটো ব্ৰীডটোও ভাল হয় লেচু আছে কিন্তু লেচু কমকৈ আছে আপোনাৰ অহাত যদি দেৰি হয় লেচু হয়তো নেবাচিব কেঁচাটোহে আছে এতিয়া চবজি বনোৱাটো পকাটো পাই যাব আপুনি যদি আনিব কয় তেন্তে আমি অৰ্ডাৰ দি দিম মানে ডিলাৰক কেঁচাটো আশী আশী টকা অ কল মালভোগ কল আছে

এক আষিত ষাঠি টকাকৈ নাই নাই বাইদেউ সেইবিলাক একো আমি প্ৰয়োজন নকৰোঁ আমাৰ ফলবোৰত আমাৰ কেইটা একদম নেচাৰেল অৰ্গেনিক হয় অঁ হোম ডেলিভাৰী ব্য়ৱস্থাৰ মানে যদি আপুনি বেছি পৰিমাণত কিনে তেতিয়া হয়তো আমি দিব যাব পাৰিম যদি আপোনাৰ দূৰ হয় হয় হয়